মনোৰঞ্জনৰ কাৰ্য বুলিবলৈ হ'লে মই বিশেষকৈ টি ভি মোবাইলত ইউটিউব চোৱা বা বিভিন্ন ধৰণৰ চচিয়েল মিডিয়া ইত্যাদিৰ চাওঁ বাকী বিশেষকৈ ইউটিউবত যিকোনো গান শুনা বা যিকোনো কমেডি ভিডিঅ' চোৱা বা আজৰি সময়ত মুভি চোৱা ইত্যাদি ৱেব চিৰিজ চোৱা এনেকুৱা ধৰণৰ কামবিলাক মনোৰঞ্জনৰ কামবোৰতে জড়িত থাকোঁ বিশেষ কেতিয়াবা ক'ৰবাতহে কিতাপ পঢ়া মেলা বিশেষ কিতাপ পঢ়া নহয় তেনেকে বাকী মাজে সময়ে থিয়েটাৰৰ চিজনত থিয়েটাৰ চোৱা বা কেতিয়াবা চিনেমা চাবলৈ যোৱা কেতিয়াবা ধৰি লওক ফুৰা চকা কৰিবলৈ যোৱা এনেধৰণৰ মনোৰঞ্জনৰ বিভিন্ন কাৰ্যত